বাছৰ যাত্ৰাটো কিন্তু মোৰ ভাল লাগিছিলে দেই ভাল লাগিছিলে মানে বাছখনৰ মোৰ এক্সপিৰিয়েঞ্চটো ভাল বাছখন মানে কি বুলি কয় নাইট ছুপাৰ বা যিকোনো বাছ হওক বাছৰ মানে এক্সপিৰিয়েঞ্চটো কি কাৰণে ভাল কাৰণ মই তাত ট্ৰেভেল কৰিছোঁ আপোনাৰ গুৱাহাটীলৈ তাত মই ভাল পালোঁ নহয় মানে কি কাৰণে ভাল পালোঁ যে বহুত কমফৰ্ট আছে ট্ৰেইনতকৈ মই বেছি ভাল পাইছোঁ বাছখন কি কাৰণে ইয়াত আজিকালি যিবোৰ ফেচিলিটি আছে এ চি দিছে বাছখনত আপোনাৰ টয়লেট দিছে যথেষ্টখিনি ভাল কৰি দিছে বাছবোৰ আজিকালি কমফৰ্ট কৰিছে আৰু বহুত সোনকালে পায়গৈ যাত্ৰাটো অলপ স্মুথ হয় মই সেইটো কাৰণে অলপ বাছত বাছৰ যাত্ৰাটো বেছ বুলি কওঁ আৰু মই ভালো পাইছোঁ